নমস্কাৰ কেইদিনমান হ'ল এনেই অঁ কোন চাইডে বিষায় আপোনাৰ সোঁ চাইডে বিষায় ন সোঁ চাইডে তলত নে ওপৰত বাৰু হয় হয় আচ্ছা আচ্ছা এনেই আপুনি খোৱা বোৱা আপুনি বেছি মছলাজাতীয় বস্তু খাইছিলে নেকি বাৰু হয় হয় হয় এইটো কেতিয়াবা আপোনাৰ গেছৰ কাৰণেও হ'ব পাৰে আৰু আপুনি মোক এবাৰ আহি দেখা কৰিবহি হয় হয় হয় তেনেহ'লে আপুনি মোক এবাৰ আহি দেখা কৰি যাব মই আপোনাক মেডিচিন কিছুমান দিম সেইটো যদি সেইখিনি খাই পিনি ভাল পাই তেনেহ'লে ঠিক আছে আৰু যদি একো মানে ভাল নাপাই তেতিয়া আপোনাক আল্ট্ৰাচাউণ্ড দিব লাগিব মোক আপুনি নটাৰ পৰা দুটালৈকে পাব হয় সোমবাৰৰ পৰা শনিবাৰলৈকে থাকো মই দেওবাৰে বন্ধ থাকে বাৰু

হয় হয় নিশ্চয় আপুনি আহি এপইণ্টমেণ্টটো লৈ ল'ব ঠিক আছে ৱেলকাম ৱেলকাম